হয় অঁ কোনে কৈছে বাৰু অঁ হয় কওক কি সহায় লাগিছিলে বাৰু মোক হয় অঁ হয় হয় হয় অঁ হয় হয় বাৰু আপুনি হেৰি ক'ৰপৰা ফুৰিবলে আহিছে বাৰু অ অ অ

অঁ মানে হয় বাৰু মোৰ মুখা চবেই গম পায় বাৰু মুখা মানে মোৰ এতিয়া ধৰক কৃষ্ণৰ মুখা আছে গৰুৰ মুখা আছে তাৰপিছত এই তেনেকুৱা গণেশৰ মুখাও আছে আৰু ধৰক তাতকেও কিছুমান এতিয়া ৰাক্ষস কিছুমান তেনেকুৱা ধৰণৰ মুখাও বনাই থোৱা আছে সেই তেনেকুৱা ধৰণৰ মুখাও আছে আৰু প্ৰত্যেকৰ বিভিন্ন বিভিন্ন চাইজ আছে আৰু দামো তেনেকুৱা সূকীয়া এতিয়া সৰু যদি মুখা এভাগ হয় আপুনি তিনিশ চাৰিশ টকাতে পাই যায় আৰু ডাঙৰ মুখা হ'লে মানে কেনেকুৱা আপুনি পাঁচশ ছশৰ পা আৰম্ভ হয় অকণমান মাজু ছাইজৰ মুখা সেইবিলাক পাঁচশ ছশৰ পা আৰম্ভ হয় আৰু তাৰপিছত একেবাৰে যি বৰমুখা বুলি কয় সেইবোৰতো একদম হাজাৰৰ ওপৰত যাব আপুনি মানে হাজাৰৰ ওপৰত যাব আৰু সেইখিনি আপুনি ঘৰত সজাবলে হ'লে সেইখিনি ইমান তেনেকুৱা মুখা নিনিলেও হয় অকমান মাজু মুখা বা সৰু মুখা নিলেও হ'ব তেনেকুৱা আৰু আৰু কিছুমান মানে মুখা ধৰক কোৱালিটিটো বেছি ভাল থাকিব সেইখিনি দামটো অলপ বেলেগ বেলেগ ধৰণৰ হয় চাইজত একেই হ'লেও বেলেগ বেলেগ হ'ব আৰু মেহনতিটো কিমান আছে জানেই নহয় তেনেকুৱা আৰু আৰু সেইখিনি মানে আমি ধৰক আপুনি অৰ্ডাৰটো দিলে আৰু আমি বনাই মেলি পেকিংকৈ ধুনীয়াকে আপোনাক দিয়া ব্যৱস্থাখিনিলেকে কৰি দিওঁ আৰু সেইখিনি বাৰু আপুনি আহি অঁ আপোনাক একদম মানে অকণো ক'তো মানে একো দিগদাৰ নোহোৱাকে আপোনাক আমি পেকিং কৰি দিয়ালেকে সেইখিনি কৰি দিওঁ মানে ধুনীয়াকে আৰু আপুনি আহি নিজে চাই চাই গ'লে মানে কি হয় আপুনি পচন্দ অনুসৰি নিব পাৰিব এতিয়া ধৰক আপুনি ফোনত কথা পাতিছে আৰু অৰ্ডাৰটো দি দিছে তেনেকে হ'লে আপোনাৰ হয়তো আপোনাৰ পচন্দ নহবও পাৰে বা দাম দৰটো মাৰিবলেও ভাল হয় ধৰক আপুনি এতিয়া দূৰত আছে দামদৰটো মাৰিবলে মোৰ নিজেও দিগদাৰ হৈছে যদি আপোনাৰ একো অসুবিধা নাই মই বাৰু ফোনতে এনেকে অৰ্ডাৰ কৰি লৈ থাকোঁ তেনেকেই দি দিব পাৰিম একো দিগদাৰ নাই আপুনি নিজে আহি চাই যাবহি নহ'লে অঁ অঁ ঠিক আছে বাৰু মই আপোনাৰ অঁ অঁ অঁ ঠিক আছে আপোনাক বা মই ধুনীয়াকে পেকিং কৰি দিয়া মই দায়িত্ব লৈছোঁ আৰু মোক দাম দৰখিনি আপুনি নিশ্চয় বুজি পালে ঠিক আছে বাৰু দিয়ক মই ৰাখিছোঁ বাৰু ধন্যবাদ ফোন কৰিলে যে ঠিক আছে